বিগত বছৰকেইটাত বিশেষকৈ এই তেজপুৰৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ষেত্ৰত বহুত প্ৰভাৱ পৰিছে আগতে বহুত বস্তু নাছিলে বাৰু তথাপিও আমাৰ তেজপুৰখন শোণিতপুৰখন জিলিকি আছিলে এতিয়া নতুনকৈ চিকিৎসালয়ো বহিছিলে বহিছে ইয়াত টাইমচ্ হস্পিটেল বহিলে এইমচ্ নেইমচ্খন বহিছে আৰু ডাঙৰ ডাঙৰ হস্পিটেল বহিছে আৰু বহিবও চাগে আগলৈ এতিয়া মলচবোৰ বহিছে আৰু শুনিছোঁ মই ইয়াতে অভাৰব্ৰিজ হ'ব লাহেকৈ খুবেই ভাল লাগিছে মানে আগতকৈ বহুত বহুত বহুত বহুত ডেভলপ হৈছে আমাৰ শোণিতপুৰখন আৰু মোৰ সেইবাবে ভাল লাগিছে মোৰ নিজৰ ঠাইখন ইমান ডেভলপ হোৱাৰ কাৰণে ৰাস্তা পৰ্যন্ত ধুনীয়া হৈছে ঘৰবোৰ নতুন নতুন গঢ়িছে আৰু এই পৰিৱৰ্তন হোৱাৰ কাৰণে আমাৰ বহুতেই অৰিহণা যোগাইছে যেন ভাবি তেওঁলোকে ভাবে যে তেজপুৰখন এনেকুৱা এটা ঠাই এনেকুৱা এটা হট্চ হটচ্ স্পটচ্ হয় য'ত মানে টুৰিষ্টবোৰ আহিবলৈ চেষ্টা কৰে ইয়াতে এইখন চাবলৈ চেষ্টা কৰে আৰু টুৰিষ্টবোৰ বেছিকৈ অহাৰ বাবে ইয়াতে মলচ্বোৰ বেছিকৈ বনোৱা হৈছে আৰু ডাঙৰ ডাঙৰ দোকানবোৰ বঢ়া গৈছে মানে ডমিনজ বহিছে বহুত বহুত নতুন নতুন ইঞ্চটিউট বহিছে মানে তেজপুৰ সঁচাকৈ ডেভলপ হৈছে আৰু সেইবাবেই লোকসকলৰ ওপৰত জীৱনত অলপ প্ৰভাৱ পৰিছে তেওঁলোক আগত যেনেকৈ কিছুমান ধৰক পইচা পাতিৰ ক্ষেত্ৰত অলপ কমজোৰি আছিলে এতিয়া দুই এখন দোকান দিকেনে সেই বাহিৰা মানুহখিনিৰ কাৰণে বা যিয়েই নহওঁক তেওঁ দোকান এখন দিকিনে ভালদৰে চলিব পাৰিছে সেইয়াই